হয় দাদা ৰাজস্থান ৰেষ্টুৰেণ্ট হয় নে মোক কালিলৈৰ কাৰণে বিছটা ফ্ৰাইড ৰাইচ লাগিছিল তাত আপোনাৰ ননভেজ লাগিব দহটা আৰু ভেজ লাগিব দহটা আৰু যিকেইটা ভেজ দিব তাত জ্বলাটো অলপ কমকৈ দিব মানে ভাইটিৰ লগৰ দুটামান আহিব তাৰ কাইলৈ বাৰ্থডে আছে